হাঁহ কুকুৰা পামবোৰত জৈৱিক সুৰক্ষাৰ বিষয়ে হাঁহ কুকুৰাৰ পামবোৰ চাংঘৰ জাতীয় চাংঘৰ দৰে প্ৰস্তুত কৰিলে বেছি সুবিধাজনক হয় যিহেতু কুকুৰাবোৰ কুকুৰাৰ হাঁহ কুকুৰাৰ বিষ্টা তলত আহি পৰিবহি চা ওপৰত যদি চাংৰ দৰেই নিৰ্মাণ কৰি দিয়া হয় আৰু চাফ চিকুণ কৰি সেইবিলাক য'তে ত'তে নেপেলাই শস্য পথাৰত দিলে সাৰ সাৰ হিচাপে ব্যৱহাৰ কৰিব পৰা যায় ফুলনি বাগিচাতো ব্যৱহাৰ কৰিব পৰা যায় লগতে সেইবিলাক গঁৰালত হাঁহ কুকুৰা গঁৰালৰপৰা চাফ চিকুণ চাফা কৰি উলিয়াই লৈ গ'লেই হাঁহ কুকুৰা বেমাৰৰপৰাও বাচি থাকিব যিহেতু সেইবিলাক গঁৰালতে থাকিলে বেমাৰৰ বীজাণু বাহ ল'ব লগতে মৌমাখিয়ে পৰিমাণ বাঢ়িব মৌমাখি আহিব আৰু গঁৰালটো পকী তল মজিয়াখন পকী হ'লে বেছি সুবিধাজনক হয় হাঁহ কুকুৰাই যিবোৰ লেতেৰা কৰে সেইবোৰ পানী মাৰি পানী ঢালি উটুৱাই দিয়া হ'ব লগতে ঝাৰু দি উটুৱাই দিব পৰা যাব বেছিভাগ শস্য শস্যতেই সাৰ হিচপে প্ৰয়োগ কৰিলে বেছি ভাল হয় ফাৰ্মবোৰ পৰিষ্কাৰ কৰি ৰাখিলে হাঁহ কুকুৰা বেমাৰ আজাৰৰপৰা বাচি থাকিব পাৰে সেয়েহে অতি গুৰুত্বপূৰ্ণ হাঁহ কুকুৰাৰ গঁৰালবোৰ প্ৰতি দিনাই চাফাই কৰি থাকিলে ৰাখিলে বেমাৰ আজাৰৰপৰা বাচি থাকিব পৰা যায় গঁৰালবোৰ দুৰ্গন্ধও ওলায় সেয়েহে পকী মজিয়া হ'লে পানী মাৰি ঝাৰু দি চাফ চিকুণ কৰি ৰাখিলে হাঁহ কুকুৰাৰ লগতে বায়ু প্ৰদূষিত নহয় হাঁহ কুকুৰা আৰু বিষ্টা মজিয়াৰপৰা চফা কৰি যদি শস্যত খেতি পথাৰত সাৰ হিচাপে প্ৰয়োগ কৰা হয় অন্যফালেও লাভৱান হ'ব পৰা যায় লগতে হাঁহ কুকুৰাৰ স্বাস্থ্যও ভালে থাকে হাঁহ কুকুৰাবোৰো যাতে পৰিষ্কাৰ হৈ থাকে তাৰ প্ৰতি চকু দিব লাগে হাঁহ কুকুৰাবোৰ পৰিষ্কাৰ হৈ থাকিলেও বেমাৰ আজাৰ নহয় হাঁহৰ বাবে হাঁহ চৰিবৰ বাবে পুখুৰীতো চাফ চিকুণ কৰি ৰাখিব লাগে